হেল্ল' নিলীমা নেকি হা ঔ মই মই ৰ'বা বসন্ত খবৰ তাকেতো ৰ'বা অঁ ভালে আছ' না

অঁ নহয় নহয় তাৰ মানে বিহু আহিল না অঁ খবৰ আছোঁ ৰ'বা এ ব্যস্ত হা নাজনা না নানানটা কথা

অঁ ফোন কৰছোঁ ৰ'বা আমাৰ তাৰ মানে এই বিহু আহিল না অঁ তোমাৰ আয়োজন কেনে বিহুৰ বিহু খাবা নহয় ৰ'বা আগতে আগতে যাম ৰ'বা বিহু খাবা যাম কিন্তু এটা কথা হ'ল হা এই আমাৰ এওঁ নাই ৰ'বা এটা কথা সুধবাক লেগি ফোন কৰছো এই গু গুড়া মই হেৰি কৰছো তোমাৰ গুড়া খুন্দা গেছি নেকি পিঠাটো কেংকে বনাই হা তো অলপ মোকও কৈ দিয়া হা এ তিল পিঠা নহয় নহয় এওঁ তাৰ মানে নাই মই বোলো অপল এওঁক ছাৰজপ্ৰাইজ দিওঁ নেকি দুটামান বনাই অলপ কোৱাচোন কেংকে বনাই বস্তুটো অঁ গুড়া খুন্দচি ৰ'বা আমাৰ এই হেৰিতে খুন্দচি আমাৰ লোকেল চ'কত পাই না আনছো আনছো দে ক'চোন পিঠাখান উঠবা নালগিব অঁ তাৰ পিছত

অঁ অঁ অঁ অঁ অঁ আনছো অঁ অঁ

অঁ আছে কিবা এটা